হেল্ল' অঁ কি কৰি আছা অঁ অঁ ভালনে তোমাৰ অঁ অঁ বাকী মাহঁতৰ ভাল অঁ ভালেই ভালেই অঁ ভালেই ভালেই বাকী তুমি তুমি হেৰি এইটো কি কয় এতিয়া কি কৰি আছা কি অফিচত অঁ অঁ কিমান দিন হ'ল তাত সোমোৱা অঁ অঁ ইয়ালে লখিমপুৰৰ ফালে আহিছা নে নাই কেতিয়াবা অঁ ইয়াতে আছা নেকি অঁ অঁ তেতিয়াহ'লে আহিবা আকৌ আমাৰ ওচৰতে নহয় এই লখিমপুৰৰ পানী ডৰ নামঘৰৰ ওচৰত অঁ মেইন টাউনতে তোমাৰ কোনডখৰত অফিছ অঁ অঁ আহিবা বেছি দূৰ নহয় নহয় হেৰি কৰিবা এই তুমি ৰুমত থকাতকে ইয়ালে আহিবা আমাৰ ইয়াতে বিহু চিহু পাতে নহয় এবাৰ ইয়াতে থাকিবা নহ'লে বিহুত ইয়াতে চাম

এই অঁ আমাৰ ইয়াৰ ফিল্ডত পাতে কেন্দ্ৰীয় ৰঙালী বিহু পাতে কেইবাখনো পাতে বাৰু কিন্তু পালেহি আৰু ধৰাছোন এই হেৰিয়ৰ পৰা পাতিছে আছুৰ ফালৰ পৰা বেছিদিন নাই নেকি অঁ আমাৰ ইয়াতে থাকি চাবা অঁ ইয়াতে থাকিবা যাবগে নালাগে আৰু ঘৰলৈ অঁ অঁ ক'বা ঘৰলৈ ফোন কৰি দি বিহু এইবাৰ লখিমপুৰতে চাওঁ বুলি ক'বা তাৰপিছতে তাৰ পৰা আমি হেৰিয়লেও যাব পাৰিম তোমাৰ এই বিহুত এতিয়া ফাটৰ বিহু পাতে নহয় ঢকুৱাখানাত তাত পাঁচদিনমানেই হয় নেকি মই এবাৰো যোৱা নাই যাম যামকে ভাবি থাকোঁ অঁ যাম যামকে ভাবি যাবলে অসুবিধা নিমিলে দেখোন আৰু লগ ভাগো নাই যে যাবলে তেনেকে মই সেই যাম বুলি ভাবি থাকোঁতে থাকোঁতে লগ নাই কিবা নহ'লে ওলোৱা যাওঁ দুইজনী তাত আমি ট্ৰেডিচনেলকে গ'লেও হ'ব মেখেলা চাদৰ পিন্ধিম বিহুৰ অঁ বিহুৰ ড্ৰেছ পিন্ধিম বিহুৰ ৰিজ'নেল ড্ৰেছ পিন্ধি যাম সেইটোৱে কৰিম হেৰি ওলোৱা নহ'লে মই এবাৰো যোৱা হোৱা নাই এইবাৰ যাওঁ

খবৰটো ল'ম কেই তাৰিখৰ পৰা আছে অঁ অঁ দুইজনী যাম ওলাবা তাত আমাৰ চিনাকী মানুহ আছে লগ ধৰি ফোন কৰি লগ ধৰিম তাৰ পৰা সিহঁতৰ তাতে থাকি ল'ম বাকী অঁ ছুটী ল'বা আকৌ ছুটী দিয়েনে তেনেকে বিচাৰিলে অঁ

অঁ অঁ অঁ তুমি মালিনী থান ফালে গৈছা নে নাই বাৰু তাত অঁ মালিনী থানো সেই ঢকুৱাখানাৰ পৰা চিলাপথাৰ চাইডে বেছি দূৰ নহয় নেকি ঢকুৱাখানাৰ পৰা লগতে তাৰ পৰাও গৈ আহিব পাৰিম ঢকুৱাৰ পৰা দূৰ হ'ব নেকি অঁ তথাপিতো হেৰি আকৌ বিহু বুলি ওলাই যাওঁতেও ঘৰৰ পৰা ওলাওঁতেই গোটেইবিলাক ফুৰি আহিম আৰু তেনেকে ভাবিছোঁ এইবাৰ ইয়াত যে হেৰি পাতিছিলে মে ডাম মে ফি পাতিছিলে ইয়াত আছিলে নে নাই অঁ হয় নেকি সেইদিনা বহুত ভাল লাগে নহয় ফিল্ডত মে ডাম মে ফি অঁ বহুত ভালকে পাতে সিহঁতৰ মানে এই আহোম মানুহখিনিয়ে আহোম সম্প্ৰদায়ৰ মানুহখিনিয়ে ধুনীয়াকে পাতে সিহঁতৰ খানা চানাও ভালকে খুৱায় আৰু সিহঁতৰ নিয়মমতে যিখিনি কৰিবলগীয়া গোটেইখিনি কামেই কৰে আহোম সম্প্ৰদায়ৰ মানুহৰ অঁ অঁ সিহঁতি গাহৰি দি খানা দিয়ে ভাল লাগে বহুত ভাল লাগে অঁ পাতে পাতে আহৈ ছালগাঁৱৰ ইষ্টেট ফ্ৰেডৰ সেইটো হেৰিয়ত পাতে অঁ সেইটো কিবা ইষ্টেট আহুচালগাঁও ইষ্টেট বুলিয়েই কওঁ আমি অঁ অঁ তাতে পাতে মই ইমান চবতে যাব নোৱাৰিলোঁ বাৰু তথাপিতো মানে সেই ফিল্ডলে এপাক গ'লো ফিল্ডত পাতিছিলে যে বহুত ডাঙৰকৈ পাতিছে নহয় ইহঁতি

যাবলৈয়ে নহ'লে

অঁ অঁ অঁ অঁ অঁ তেনেকে সময়বিলাক নাইকিয়া হ'ল যে হাতত সেইটো কাৰণে বৰকে ওলাই মেলিও যাব নোৱাৰা হ'লো ইমান কাষতে পাতি থাকে যি টি পাতি থাকে যাবই নোৱাৰা হ'লো আলি আঃয়ে লৃগাং পাতি গ'ল ইমান ভালকে ইয়াত একত্ৰিছ জানুৱাৰী অঁ

অঁ নামঘৰৰ লগতে লাগি থাকে

এই আমাৰ ইয়াতে লখিমপুৰত মানে ফিল্ডত বহুতখিনিয়ে পাতে মানে উৎসৱ ফিল্ডত পাতিছিলে

অঁ মোৰো হেৰি হয় আকৌ এই মানে এনেকুৱা হয় সময়ৰ অসুবিধা ঘৰখনতে বেছি ব্যস্ত আৰু ল'ৰা ছোৱালীক লৈও ব্যস্ত হ'ব লাগে

মই এতিয়া এই প্ৰাইভেটকে স্কুল এখন আনিছোঁ প্ৰি প্ৰাইমাৰী এইখনতে লাগি আছোঁ আবেলি টিউশ্যন কৰোঁ অঁ নিজেই আনিছোঁ তেনেকেই চলি আছোঁ আৰু ইস্কুল নাই হোৱা এপ্ৰিলৰ ফাৰ্ষ্ট উইকতে আৰম্ভ কৰিম বুলি ভাবি আছোঁ এডমিশ্যন হৈছে এডমিশ্যন প্লে' গ্ৰুফৰ পৰা ইউ কেজিলৈকে আছে প্ৰি প্ৰাইমাৰীহে আৰু প্ৰাইমাৰী চেকচনো আনিব লাগিব লাহে লাহে পাৰ্মিটটো পালেই সেইটোও কৰিম বুলি ভাবিছোঁ

অঁ কৈ চাবা দিব পাৰিব আমাৰ এডমিশ্যন ফিজো কম অঁ তেতিয়া কৈ চাবাচোন দিয়ে যদি দিব পাৰিব এডমিশ্যন ফিজো কম আৰু ইয়াত ভালকে পঢ়োৱা মেলোৱা হ'ব আৰু নতুনকে যেতিয়া স্কুল আনিছোঁ ভালকে আমি ষ্টাডিবিলাক ভালকে কৰাব লাগিব অঁ তেনেকে হ'লেও কৰি দিয়ক এডমিশ্যন প্ৰথমৰ পৰা শিকিছিল ভাল এতিয়া ফাউণ্ডেশ্যনটো ধুনীয়াকে ক্লিয়াৰ হৈ যায় আৰু

অঁ তেতিয়া ইয়াতে থাকি দিয়া উৰুকা দিনালৈকে চাগে বিহু অফিচে থাকিব অঁ অঁ এদিন পালা আকৌ অঁ এতিয়া ফিল্ডত আমাৰ ইয়াৰ এ টিম ফিল্ডত হেৰি কৰিয়েই আছে এই বিহু কৰ্মশালাবিলাক বিহু কৰ্মশালা চলি আছে ওচৰে পাজৰে চব চাইডেই কৰ্মশালাবোৰ কৰি আছে বিহুৰ অঁ অঁ কৰি আছে তাৰপিছত তাকে মই ছোৱালীজনী তালে নচোৱাবলে নিব লাগে সময়ে নোপোৱা হৈছোঁ নহয় অলপো ডাঙৰ হ'ল যদিও অকলে ওলাই নাযায় যে মাকৰ লগতে ঘূৰি ফুৰা ছোৱালী সেইটো হয় বাৰু এতিয়া যাব হ'ল আৰু তাই ক্লাছ ছিক্সত পঢ়ি আছে যেতিয়া যাব পাৰে আৰু তথাপি লগ এৰি নাযায় আকৌ মই হাতে হাতে ফুৰিব লাগে তাইৰ লগত ধৰি থাকা বিহু ইয়াতে ভালকে বিহু চিহু হেৰি কৰি পাৰিলে আমি হুঁচৰিও গাম সময় অসুবিধা উলিয়াব পাৰিলে অঁ অঁ বিহুত থাকে তাৰপিছতে পালেহিয়ে আকৌ প্ৰ'গ্ৰেমবিলাক ফিল্ডত চাবলে যাম তুমিও যদি থাকা গধূলি অকণমান ওলাই যাবলৈও ভাল পাম প্ৰ'গ্ৰেম চাবলৈ আৰু ইয়াত এই বগলীজানতো হ'ব মোৰ ভাইটি এটা আহিব শিৱসাগৰৰ পৰা ইয়াত গীটাৰ বজাই সি প্ৰ'গ্ৰেমত ফাংচনটোত মানে ৰাতি বিহু ফাংচনটোত সিও আহিব

বাকী ঘৰত একো নকয় ন বিহুত নগ'লেও অঁ ইমান দূৰ

ফাটৰ বিহুতে ছুটী ল'বা মই কেতিয়া হয় ফাটৰ বিহু তাৰিখটো মই সুধি ল'ম কোন তাৰিখৰ পৰা কোন তাৰিখৰলৈকে অঁ অঁ তথাপিতো চাবা আৰু মোৰ অকল লগ চগ নাই নহয় যাবলৈ তোমাৰ লগতে যাম বুলি ভাবিছোঁ তোমাকে লগ অঁ অঁ তেতিয়া দুইজনী যদি যাওঁ

গোটেইখিনি তাত ল'বায়েটো কাপোৰ বিহুতটো চবেই লৈয়ে দেখোন অঁ মুগাৰ মুগাৰ কিনিলে তাতেই কিনিব পাৰিবা ঢকুৱাখানাত মুগা খুব কম দামত পায় নহয় অঁ অঁ ইয়াৰ পৰা ল'বা তাৰপিছতে যদি মুগাৰ পাতৰ কিবা কিনো বুলিবা পাতত পাততকৈও মানে মুগাটো তাত কম দামত পায় অঁ মেলা বহে নহয় মেলা বহে ফাটৰ বিহুত বহুত ডাঙৰকে মেলা বহে আৰু তাত চব সিহঁতি লোকেল বস্তুবিলাক উলিয়াই নহয় নিজেই ঘৰত পোহা মুগাৰে মানে মুগা সূতা কাটি সিহঁতি নিজেই শালত বয় নহয় মাটিশালত

হেণ্ডলুমৰ কাপোৰ উলিয়াই নহয় ইহঁতি ইমান বেছি হেৰি নকৰে মানে তাত অলপ কমতেই পায় এতিয়া তাৰ পৰা আহোঁতে আহোঁতে আমাৰ ইয়াত খৰচাটো বেছি পৰে কাৰণে ইয়াত দামবোৰ বেছি

আৰু মোৰ চিনাকী মানুহ আছে নহয় সিহঁতবিলাকৰ ঘৰতো বয় সিহঁতৰ পায়েই তেনেকে সুধি মেলি অলপ কমত ল'ব পাৰিম

অঁ ভাবি নাযায় তুমিয়ে মই আমাৰ ছোৱালী যাব আমি তিনিজনী যাম আকৌ

ৱালেটৰ বিভাগত কৰিছিলে এতিয়া তেখেত মানে ৰিটায়াৰ হ'ল ৰিটায়াৰ হৈ ঘৰতে আছেগে তাৰ পৰা সেই ছাৰৰ বাইদেৱো বহুত মাতি থাকে চিনি পাবও পাৰা প্ৰদীপ দাস বুলি আছিলে আমাৰ ইয়াত আগতে অঁ অঁ তাৰ পৰা সেই ছাৰৰ বাইদেৱে বহুত মাতি থাকে আহিব আহিবাকে মাতি থাকে মই সেই সুবিধা চাই দুই তিনিবাৰ তেনেকে ফাটৰ বিহুত মাতিলে বিহুত আহা আহাকে মই মানে সুবিধা উলিয়াব পৰা নাই যাবলৈ আকৌ অকলে অকলে যাবলৈও বেয়া লাগে ছোৱালজনীৰ সৈতি ধৰাচোন অকলে যাবলৈও বেয়া লাগে সেইকাৰণে মই ভাবিলোঁ তোমাকে ফোন এটা কৰি লগ লওঁ নেকি এবাৰ অঁ অঁ তাৰপৰা আমাৰ থকা মেলা বাৰু অসুবিধা একো নহয় ছাৰৰ ঘৰতে থাকিম আৰু গ'লে বাছতে যাম

অঁ কৈ চাবাচোন যদি অলপ কমত তেনেকে লৈ মেলি যায় গুচি যাব পাৰিম বাৰু অঁ অঁ আমি তাত গৈতো এৰি দিম তাত থাকিম যেতিয়া তাৰ পৰা সেই ছাৰৰ ঘৰতে থাকি মানে বাইদেউৰ লগতে মেলা চেলা চাই বিহু চিহু চাই মেলি আকৌ বাইদেৱে আমাক তেনেকে কম দামতে কাপোৰ চাপোৰ লৈ দিব পাৰিব বাইদেউক মই আগতে কৈছিলোঁ নাই নাই অসুবিধা নাপায় খুব মাতি থাকে বহুত মাতি থাকে আগৰ পৰা মাতি আছে মইহে যাবলৈ সুবিধা কৰিব পৰা নাই বেয়া পাই গৈছেগে মাতি মাতি ছোৱালী বিয়া পাতিলে বিয়াটো যোৱা নহ'ল নাই নাই এইটো নহয় মোৰ লগত আৰু আগৰ আমাৰ কলেজ মেট মোৰ বান্ধৱী বুলি ক'লে বেয়া নাপায় ভালহে পাব ইমানদিনীয়া বান্ধৱী আমি যে এতিয়া বিয়া হৈ ছোৱালীও আমাৰ গাভৰুো হ'লগে আমি যে তথাপিতো মানে বান্ধৱী লগ লৈ আছোঁ কিমান ভাল পাব আৰু

সেইটোৱে খোৱা বোৱা কি কৰিবা

কেতিয়াবা আহিবা ওচৰতে যদি গুচি আহিবা এইকনৰ পৰাই এইকনহে গুচি আহিবা ইয়াতে খাই বৈ পাছদিনা ৰাতিপুৱা ইয়াৰ পৰাও ডিউটিলে ওলাই যাব পাৰা অঁ অঁ

হয় বাৰু সেইটো এলাহো লাগে কেতিয়াবা বাৰু হ'ব দিয়া তেতিয়াহ'লে বিহু একেলগে কটাম বুলি ভাবিলোঁ আৰু ফাট বিহুলে ভাত বিহুলে যোৱাটো পটককে কেনচেল নকৰিবা ময়ো মানে যোৱা বৰ আশা এটা আছে তোমাৰ লগতে যাম বুলি ভাবি থৈছোঁ লগ নাই যে হ'ব দিয়া ৰাখো বাৰু অঁ দিম দিম দিম দিম ইয়াত বিহুত যেতিয়া থাকিবাই বনাই মেলি চব দি পথাম ৰুমত ৰাখি ল'বাগে আাগে খাবলৈ হ'ব দিয়া ৰাখো বাৰু দেই